যেনে ধৰণে যথেষ্ট জীৱ জন্তু বৰ্তমান আছে যিসমূহ মানুহে বৰ্তমান পশুপালনৰ বাবে ব্যৱহাৰ কৰে যেনে এটা তাৰে এটা হ'ল মৎস পালন

প্ৰযুক্তি বিদ্যাৰ ফলত তেওঁলোকক উপযুক্ত বিকাশ কৰি উপযুক্ত দামত বেচিব পাৰে যাৰ ফলত তেওঁলোক যথেষ্ট স্বাৱলম্বী হ'ব পাৰে

ওপৰত স্বাস্থ্যৰ ওপৰত চকু দি থাকিলে তেওঁলোক যথেষ্ট পৰিমাণে বিকশিত হ'ব পাৰে খাদ্যৰ ওপৰতো যথেষ্ট খিনি আধুনিক প্ৰযুক্তি বিদ্যাৰ ফলত খাদ্যৰো

যথেষ্ট পৰিমাণে বিকাশ হ'ব পাৰে পশুৰ

ইত্যাদি যথেষ্টখিনি পোৱা গৈছে কাৰণ যথেষ্ট